ভ্ৰমণৰ সময়ত আমাৰ প্ৰয়োজনীয় বহুতো বস্তু আমি লগত লৈ যাব লাগে কাৰণ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আমাক বহুতো বস্তুৰ প্ৰয়োজন হয় যাৰ সহায়ত আমি আমাৰ যাত্ৰাটো বা ভ্ৰমণ ভ্ৰমণৰ সময়ছোৱা সুন্দৰকৈ পাৰ কৰিব পাৰোঁ সেই বস্তুসমূহ হৈছে যেনে খাদ্য সামগ্ৰী আৰু কাপোৰ কানি তাৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী যেনে ঔষধ বা কটাৰী হওক বা বেগ হওক বা যদি দীঘলীয়াকৈ থাকিবলৈ হয় তেনেহ'লে কাপোৰ আৰু ঠাণ্ডা দিন হ'লে বিভিন্ন ধৰণৰ ঠাণ্ডাৰ কাপোৰ আৰু যদি বৰ বেছি ঠাণ্ডা ঠাইলৈ যোৱা হয় তেন্তে লেপ কম্বল আৰু আৰু নিজকে সুৰক্ষা দিবলৈ গৰম মোজা জোতা টুপি এইবিলাক আৰু যদিহে গৰম ঠাইলৈ যোৱা হয় তেন্তে হ'লে আমি লগত প্ৰয়োজনীয় সামগ্ৰীসমূহ যেনে আমি বিচনী নাইবা ঠাণ্ডা পানী বটল আৰু লগতে বিভিন্ন ধৰণৰ পানীয় দ্ৰব্য শৰীৰটোক ঠাণ্ডা কৰি ৰাখিবলৈ আৰু কিছুমান আৰু কিছুমান ঔষধ যিবিলাক আমি ভ্ৰমণৰ ক্ষেত্ৰত বহুতেই এই নিয়াতো প্ৰয়োজন বুলি ভাবোঁ আৰু এইসমূহ বস্তুৰ পৰা আমাৰ ভ্ৰমণৰ সময়চোৱা খুব সুন্দৰকৈ পাৰ হয় আৰু তাৰ ভিতৰতে যদি থাকিবলৈ যোৱা হয় তেন্তেহ'লে ৰাতি শুবৰ বাবে আঁঠুৱা আৰু মহ খেদাবৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ বাবে খাদ্য সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে কিবা পাত্ৰ ৰান্ধিবৰ বাবে আৰু পইচা আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱে হৈছে পইচা যাৰ বিহনে আমি কোনো ঠাইলৈ ভ্ৰমণ কৰিব যাব নোৱাৰোঁ আৰু তাৰ লগতে সেই যি ঠাইলৈ ভ্ৰমণ কৰিবলৈ যোৱা হয় সেই সেই ঠাইৰ বিষয়ে সেই ঠাইৰ বিষয়ে আমি ভালকৈ জনাটো প্ৰয়োজন লগতে সেই ভ্ৰমণ কৰিবলৈ আমাক ভাল ভাল বাহন বা যান বাহনৰ প্ৰয়োজন হয় যাৰ সহায়ত আমাৰ আমাৰ ভ্ৰমণৰ সময়চোৱা খুব সুন্দৰ হয় আৰু তাৰ লগতে বিভিন্ন ধৰণৰৰ আচবাব যেনে কটাৰী বা জুই কটাৰী হওক বা সৰু চুৰি হওক আৰু তাৰ লগতে ডাঙৰ ডাঙৰ সামগ্ৰী ৰাখিবলৈ ডাঙৰ আকাৰৰ বেগ মোনা আদি আৰু লগতে যদি বাহনত যান বাহনত যোৱা হয় তেনে সেই যান বাহনৰ বাবে ইন্ধনৰ বাবে তেল বা যদি বেটেৰী সহায়ত যোৱা হয় তেন্তে বেটেৰী এই প্ৰয়োজন হয় কাৰণ আমি ৰাতি ৰাতি আমি লাইটৰ বা পোহৰৰ ব্যৱস্থা কৰিব কৰিবৰ বাবে লাইট আৰু মোবাইল চাৰ্জ দিবৰ বাবে চাৰ্জাৰ আৰু বেটেৰী আদি লৈ যাব লাগে এই সামগ্ৰীসমূহ লাগতিয়াল বুলি এই এইবাবে ভাবোঁ যে এই লাগতিয়াল সামগ্ৰীসমূহৰ অবিহনে এই আমাৰ আমাৰ হেই ভ্ৰমণ ভ্ৰমণ ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধা হয় আৰু এই এই সামগ্ৰীসমূহৰ অবিহনেটো আমি এই ভ্ৰমণ ক্ষেত্ৰত আমাৰ সফলতা লাভ কৰিব নোৱাৰিম আৰু তাৰোপৰিও আমি এই ভ্ৰমণ ক্ষেত্ৰত খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত পৰিমাণে লৈ যোৱাটো উচিত যিমান সম্ভৱ লৈ যাব লাগে বা সকলো ঠাইতে নিজে ৰান্ধি খাই বনাই খাব পৰা সুবিধা নাথাকিব পাৰে সেয়েহে আমাৰ ওচৰত পইচা থকাটো অতিকৈ প্ৰয়োজনীয় আৰু তাৰ লগতে ভ্ৰমণ কৰিবলৈ বৰ্তমান সময়ত ভ্ৰমণ কৰিবলৈ গ'লে আমাৰ ওচৰত এটা ভাল কেমেৰা থকাটো আমি প্ৰয়োজনীয় বুলি ক'ব লাগিব কাৰণ আমি সেই ঠাইৰ প্ৰাকৃতিক দৃশ্যই হওক বা সেই ঠাইত উপভোগ কৰা সময়কণ আমি স্মৃতি হিচাপে ধৰি ৰাখিব পাৰোঁ আৰু ভৱিষ্যতে আমি সেইবিলাক চাব পাৰিম সেয়েহে এই ভ্ৰমণৰ ক্ষেত্ৰত আমি কেমেৰাটো খুব প্ৰয়োজন বুলিয়েই ভাবোঁ আৰু তাৰ লগতে যান বাহনৰ যদি কিবা বিসংগতি ঘটে সেই যান বাহনৰ বিসংগতি ঘটিলে সেই তাৰবাবে আমাক আমি যিবিলাক সৰু সুৰা বস্তু আমি লগত লৈ যাব পাৰোঁ যিমান দূৰ সম্ভৱ সেইসমূহ লৈ যোৱাতোও উচিত কাৰণ সকলো ঠাইতে এই এই যান বাহনৰ বিসংগতিয়ে দেখা দিলে সকলো ঠাইতে এই সামগ্ৰীসমূহ উপলব্ধ নহ'বও পাৰে সেয়েহে যথাসম্ভৱ আমি এই সৰু সৰু সামগ্ৰীবোৰ লগত লৈ যোৱাটো উচিত এই সামগ্ৰীসমূহৰ ভিতৰত যেনেকে আমাৰ গাড়ীৰ টায়াৰ হওক বা বা বিভিন্ন ধৰণৰ সৰু সৰু সামগ্ৰী সমূহ যিবিলাক আমি লগত লৈ যাব পাৰোঁ খুব সহজতে সেইবিলাক আমি লৈ যোৱাটো উচিত আৰু তাৰ লগতে আমাৰ যদি যদি আমি খুব ওখ ঠাইলৈ ভ্ৰমণ কৰোঁ যদি পাহাৰ বা পাহাৰ বা খুব ওখ শিল আদি যদি আমি শিলৰ ঠাই শিলৰ ঠাই যদি আমি ভ্ৰমণ কৰিবলৈ যাওঁ তেন্তেহ'লে আমি সেই ঠাইৰ সেই ঠাইৰ অনুপাতে আমি সেই ঠাইলৈ যাবলৈ সুবিধা বাবে আমি উপযুক্ত হোৱাকে মজবুত ৰছী বা আমি বুট জোতা আৰু লগতে লাঠি বা মাৰি আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আমি লগত লৈ যাব লাগে তাৰ লগতে আমাৰ লগত খোৱা পানী লৈ যোৱাটো খুবেই প্ৰয়োজন কাৰণ সকলো ঠাইতে আমি খোৱা পানীৰ সু ব্যৱস্থা নাপাবও পাৰোঁ সেয়েহে আমি এই পানী লৈ যাব লাগে আৰু তাৰ লগতে সৰু সৰু কিন্তু খুব প্ৰয়োজনীয় মেডিচিন যেনে আমাৰ খুব সোনকালে আমাৰ ভ্ৰমণ ক্ষেত্ৰত আমাৰ ঠাই সলনি হ'লে বা বতৰ সলনি হ'লে অথবা পানী সলনি হ'লেও আমাৰ খুব সৰু সুৰা যিবিলাক আমাৰ জ্বৰ কাঁহ হ'ব পাৰে চৰ্দি হ'ব পাৰে বা আমি দুখ পাব পাৰোঁ ক'ৰবাত বা কিহবাই সৰু সৰু সৰু সুৰা পোক পতংগই কামুৰিব পাৰে সেয়ে আমি এইবিলাকৰ বাবে এণ্টিবায়'টিক হওক বা বিষৰ এই মলম হওক বা টেবলেট হওক বা বেণ্ডেজ হওক কপাহ হওক এইবিলাক আমি লৈ যাব লাগে আৰু তাৰ লগতে সেই ঠাইলৈ যাব পৰাকৈ আমি সেই ঠাইৰ বিষয়ে অলপ জ্ঞান অৰ্জন কৰি ল'ব লাগে যাতে আমি যাতে আমি সেই ভ্ৰমণস্থলীত উপস্থিত হোৱাৰ পাছত যাতে আমি কোনো অসুবিধাৰ সন্মুখীন নহওঁ তাৰবাবে আমি অনলাইন যোগে বা বা কোনোবা মানুহৰ জ্ঞাত মানুহৰ দ্বাৰা আমি সেই ঠাইৰ বিষয়ে জানি ল'ব লাগে আৰু এইসমূহ সামগ্ৰীৰ উপৰিও বহুতো সামগ্ৰী আছে যিসমূহ আমি এই খুব সহজতে লগত লৈ যাব পাৰোঁ বা বা লৈ যোৱাটো প্ৰয়োজন কাৰণ কাৰণ তেতিয়া আমাৰ ভ্ৰমণ ক্ষেত্ৰখন বা ভ্ৰমণস্থলীত আমাৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু আমি খুব সুন্দৰকৈ সেই ঠাই ভ্ৰমণৰ আনন্দ উপভোগ কৰিব পাৰোঁ আৰু তাৰ লগতে আগতীয়াকৈ গাড়ীৰ বা আমি যান বাহনৰ ইন্ধন আৰু ইন্ধনৰ বাবে বেটেৰী বেটেৰী হওক নাইবা ইন্ধনৰ বাবে তেল আদি আমি পৰ্যাপ্ত পৰিমাণে আমি লগত লৈ যোৱাটো উচিত যাতে আমাৰ যাত্ৰা পথত যদি এনেকুৱা কোনো ঠাইত আমি গৈ উপস্থিত হওঁ য'ত সেইসমূহ সামগ্ৰী পাবলৈ অসুবিধা হয় তেতিয়া আমি লগত লৈ যোৱা সামগ্ৰীসমূহেৰে নিজৰ নিজৰ প্ৰয়োজন পূৰাব পাৰিম আৰু আমাৰ ভ্ৰমণ ক্ষেত্ৰখন সুন্দৰ হ'ব আৰু আমি খুব সুন্দৰকৈ আমাৰ ভ্ৰমণৰ আমি সম্পূৰ্ণ উপভোগ কৰিব পাৰিম আৰু তাৰোপৰিও তাৰোপৰিও সেই ভ্ৰমণ যাত্ৰা আমাৰ বাবে সফল হোৱা যেন অনুভৱ হ'ব যাৰ বাবে আমাৰ ভ্ৰমণ ক্ষেত্ৰখন ভ্ৰমণ ক্ষেত্ৰত আমাৰ আমি সফল হ'ম বুলি ভাবিব পাৰিম